হয় মই নিজৰ শিল্পকৰ্মক প্ৰতিযোগিতা বা প্ৰদৰ্শনীত দিছোঁ আৰু সেই অভিজ্ঞতা মোৰ বাবে যথেষ্ট ভাল আছিল কিয়নো মই দ্বিতীয় স্থান লাভ কৰিছিলোঁ এবাৰ আৰু আৰু বহুতো বহুতো চিত্ৰাংকন প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰিছোঁ আৰু সেই প্ৰতিযোগিতাবোৰত মই স্থান লাভ কৰিছোঁ গতিকে এই অভিজ্ঞতা মোৰ বাবে যথেষ্ট ভাল ভাল আছিল বুলি ক'ব পাৰোঁ আৰু ড্ৰয়িং পৰীক্ষাও মই দিছোঁ গতিকে সকলোবোৰ যথেষ্ট ভাল আছিলে মানে মই যথেষ্ট অভিজ্ঞতা লাভ কৰিছোঁ আৰু অভিজ্ঞতাবোৰ মোৰ বাবে মূল্য়ৱান যথেষ্ট